ছাৰ মই দিকশিতাই কৈছিলোঁ চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ পঞ্জাৱৰপৰা মই এজন উদ্ভিদ বিজ্ঞানৰ ৰিচাৰ্ছ কলাৰ ছাৰ সিদিনাখন মই আপোনালোকৰ স্কুলত আহিছিলোঁ লাষ্ট উইক আপুনি চাগৈ নাছিলে হয় হয় ছাৰ ছাৰ মানে আমাৰ ইয়াতে ৰিচাৰ্চ কলাৰ আমি কেইজনমান আহিছোঁ আমাক মানে এটা গভমেণ্ট ইনিচিয়েটিভ ল'ব দিছিলে যে আমি অকণমান ল'ৰা ছোৱালীবিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা পৰিৱেশৰ জাগ্ৰতা জগোৱাৰ কাৰণে হয় ছাৰ আৰু মই এটা মানে ইণ্টাৰএক্টিভ ক্লাছ এটা ল'ব খুজিছিলোঁ ষ্টুডেণ্টবিলাকৰ লগত আৰু আমি মানে গছ ৰুম বুলি ভাবিছিলোঁ কেইটামান তাৰ কাৰণে আপুনি যদি কেইটামান ষ্টুডেণ্ট মানে আপুনি দিব পাৰিলে হয় আপোনালোক হয় ছাৰ হয় ছাৰ আপোনালোকৰ স্কুলৰ বন্ধ হয় হয় ছাৰ মানে আমি ছাৰ ডিটেইলছ মানে আপোনাক কি ডিটেইলছ লাগিব বা হয় ছাৰ হয় হয় ছাৰ হয় অকণমান মানে ছাৰ ডাঙৰ ক্লাছৰপৰা হ'লে ভাল হয় কাৰণ যিহেতু মানে আমি গছ ৰুবৰ কাৰণে লৈ যাম বা আমি কথা পাতিম আপোনাৰ ক্লাছ সপ্তম শ্ৰেণীৰপৰা দশম শ্ৰেণীৰমানলৈ হ'লে ভাল হয় আৰু ছাৰ সপ্তম শ্ৰেণীৰপৰা এটা ক্লাছৰপৰা পাঁচটাকৈ হ'লেও হ'ব আৰু বেছি না নালাগে হয় ছাৰ এন জি অ' মানে মই গ্ৰীণ ভেলী এন জি অ' নাম গ্ৰীণ ভেলী নামৰ এন জি অ' এটাত কাম কৰোঁ ছাৰ সিহঁতৰফালৰপৰা মানে আপোনাৰ অকণমান চাফ চিকুণতাৰ কাৰণে মানে আমাৰ পৰিৱেশটো চাফ চিকুণতাৰ কাৰণে অলপমান কাম কৰে গতিকে মই মানে ষ্টুডেণ্টবিলাকক মানে ভাবিছিলোঁ যে অকণমান চাফ চিকুণতা ৰখাৰ কাৰণে চাফা কৰিবৰ কাৰণে লৈ যাম বেছি দূৰত লৈ নাযাওঁ ছাৰ এই আপোনালোকৰ স্কুলৰ ওচৰৰ পাঁজৰৰে আৰু অকণমান চাফ চিকুণ কৰাম আৰু সেইফালে গছ চোৱাটোও বেছি দূৰত নকৰোঁ সেইখিনিতে কৰিম আৰু হয় ছাৰ আপোনাৰ আপুনি মানে কেতিয়াহ'লে মানে দিব পাৰিব ষ্টুডেণ্টকেইটাক হয় ছাৰ হয় হয় ছাৰ এতিয়া মানে বেলেগ এখন স্কুলত আমি গৈ আছো আৰু কালি আজি এখন স্কুলত গৈছিলোঁ আৰু কালি আৰু এখন স্কুল আছে এই আপোনাৰ যে বগৰীগুৰিৰ স্কুলখন আছে সেইখনত গৈছিলোঁ আৰু কালি আপোনাৰ এই শংকৰ মিশনখনত যাম আৰু তাৰ পিছত আপোনালোকৰ স্কুলত যাম ভাবিছিলোঁ আপুনি ক'লেই হ'ল আৰু যদি ছাৰ মানে ফ্ৰী আছে একজাম মানে পৰীক্ষা শেষ হ'লে ভাল আছিল বাৰু পৰীক্ষা শেষ হৈ ল'লে হ'ল সিহঁতৰ কেতিয়ালৈ শেষ হ'ব বা

হয় হয় ছাৰ হয় হয় ছাৰ আপুনি সুধি জনালেই হ'ল যোনে আহিব খোজাে বা যাৰ ঘৰ ওচৰত বেছি দূৰত হ'লে আহিবও দিগদাৰ হয় দিয়কচোন বন্ধৰ দিনত হয় হয় সেইটো কাৰণে হয় ছাৰ আৰু যদি ছাৰ আপুনি আপুনি যদি ফ্ৰী থাকে এবাৰ আপুনিও আহিব পাৰে ভাল লাগিব হয় হয় হয় ছাৰ বেলেগ নালাগে ছাৰ এডাল মানে গছ ৰুই থাকিলে ৰোৱা মানে আপোনাৰো যদি মানে হেৰি পালোঁ হয় ভাল লাগিলে হয় আৰু হয় হয় ছাৰ জনাব ভালেই হয় ছাৰ ই মেইল পঠাই দিলেই হ'ল হয় ছাৰ আৰু দুজনমান ছাৰ শিক্ষক দিলেও ভাল হ'ল হয় দুজন মানে চিনাকি মানুহ চিনাকি মানে শিক্ষক আহিলে অলপমান আমি ছাৰ এদিনীয়াকৈ লগ পাম ন সিমানটো চিনি নাপাম ল'ৰা ছোৱালীবোৰক গতিকে হয় ছাৰ আপুনি মোক জনাই দিব যিখিনি হয় মানে আৰু কেতিয়া ছাৰ আমি কৰিব পাৰিম সেইটো সেইটোও জনাই দিব ছাৰ ঠিক আছে ছাৰ থেংক ইউ